হাঁহ কুকুৰা আমি লোকেল এণ্টিবায়'টিক বুলি ক'বলৈ গ'লে আমি যেতিয়া হাঁহৰ যেতিয়া আমাৰ হেৰি হয় চকুত যেতিয়া আজিনা হয় তেতিয়া আমি হালধি ৰস খুৱাও আৰু এইটো যেতিয়া বেক্টেৰিয়া হয় তেতিয়া আমি পটাছ দিওঁ আৰু হাঁহ কুকুৰাৰ যেতিয়া চৰ্দি লাগে তেতিয়া আমি তেতিয়া আমি কি কৰোঁ জামুকৰ ৰস আৰু জামুকৰ ৰস আৰু কিবাকিবি দি কেনে এনেকে আমি সেইটো ভাল কৰোঁ আৰু জামুকৰ ৰস আমি খুৱাওঁ জামুকৰ যেতিয়া কুকুৰাই লেট্ৰিন কৰে তেতিয়া জামুকৰ ৰস আমি পিচি আমি খুৱাওঁ আৰু কুকুৰাৰ আজিনা হ'লে আমি হালধি দিওঁ আৰু কুকুৰাৰ তিনিমাহৰ মূৰত যিহেতু আৰু চূণ ছটিয়াও যেতিয়া আমাৰ বীজাণু যাবলে কুকুৰাৰ যেতিয়া বীজাণু হয় তেতিয়া আমি চূণ ছটিয়াও আৰু বেক্টেৰিয়াখিন যাবলে পটাচ দিওঁ আৰু কুকুৰাৰ আৰু কুকুৰাৰ বেমাৰো আছিলে চকু চকুত আমি চকুত সেয়াই দিওঁ চকুত আজিনা হ'লে সেয়াই হালধি খোৱাওঁ আৰু পিঁয়াজৰ ৰস দিওঁ পিঁয়াজৰ ৰস খুৱাও আৰু হেৰি কুকুৰা বেমাৰ আজাৰ হ'লে সেয়া বহুত তাত লাইটৰ পোহৰ সুবিধা কৰি দিওঁ কাৰণ বেমাৰ আজাৰ ঠাণ্ডা পালে যিহেতু বেমাৰ আজাৰ হয় ন সেইকাৰণে কুকুৰা আমি বহুত যতনেৰে ৰাখোঁ কুকুৰাজাৰ কুকুৰাৰ বেমাৰ হ'লে আমি যেতিয়া আমাৰ লোকেলবোৰ ভাল নহয় তেতিয়াহে আমি হেৰি দিওঁ যেতিয়া আমাৰ বাঢ়ে মানে বেজী দিয়া হয় আৰু বেজী আমি সাতদিন এক ডেৰ মাহৰ মূৰত দিওঁ আৰু তিনি মাহৰ মূৰত দিওঁ আৰু বেজী দি বেজী যিহেতু লাইটৰ পোহৰত কুকুৰা কুকুৰা কুকুৰা ভালকে ৰাখিলেহে কাৰণ আমাৰ কুকুৰাৰ যতন ল'লেহে কাৰণ আমাৰ উপকাৰ হ'ব ন যদি যত্নকে নাৰাখো ক'ত আমাৰ উপকাৰ হ'ব সেইকাৰণে কুকুৰাৰ আমি ভালদৰে যত্ন লওঁ কুকুৰাৰ বেমাৰ আজাৰ হ'লে সেয়ে কুকুৰাৰ বেমাৰ আজাৰ ঠাণ্ডা দিনতে কাৰণ বেছি হয় কাৰণ ঠাণ্ডা পৰে সেইকাৰণে ঠাণ্ডা বতৰত লাইটৰ পোহৰ দিব লাগে কুকুৰা বেমাৰ বেছি আমাৰ কুকুৰা বেমাৰ বুলি ক'লে চকুত আজিনা উঠা বা লেটিন হোৱা বা আৰু পাখি পাখিত পাখিত যেতিয়া পাখিত যেতিয়া হেৰি হয় পাখিত যেতিয়া পাখি যেতিয়া ভাঙে ন তেতিয়া আমি পিঁয়াজ ৰস খুৱাই দিওঁ তেতিয়া ভাল হৈ যায় আৰু পাখি কুকুৰা সদায় হাঁহো সদায় তেনেকে হাঁহো যেনেকে বেমাৰ আজাৰ হ'লে আমি দৰৱ দিওঁ বা হাঁহক আমি কেঁচু খুৱাওঁ আৰু দানাও খুৱাওঁ দানা খোৱালে যিহেতু কুকুৰাটো হাঁহটো ওজন হয় আৰু ডাঙৰো হয় যথেষ্টখিনি কুকুৰাও তেনেকে কুকুৰাও তেনেকে ভালকে খোৱালেহে কাৰণ ডাঙৰ হ'ব নহ'লেনো ক'ত ডাঙৰ হ'ব তেনেকে আমি কুকুৰা বিকি এবাৰ বহুত পইচা পাইছোঁ আৰু কুকুৰা বিকি এইবাৰ আৰু এখন ফাৰ্ম খুলিছোঁ সেইখন খুলিবলৈ চেষ্টা কৰি আছোঁ ফাৰ্মখন বনাইছোঁ কিন্তু কুকুৰা বহু নাই সেয়া এতিয়া যিবিলাক পোৱালী কুকুৰা আছে সেইবিলাক আমি ফাৰ্ম সেইখিনি ভৰাই আমি সেইখিনি কুকুৰা ভৰাই আমি কি লাভম্বিত হ'ম বুলি ভাবিছোঁ আৰু সেই কুকুৰা আমি এতিয়া অলপ বিকিম আৰু অলপ ভৰাম সেয়েহে বেমাৰ আজাৰ হ'লে কুকুৰা সেইকাৰণে ভালকে যত্ন ল'ব লাগে কাৰণ বেমাৰ আজাৰ হ'লেনো নহ'লে ক'ত ক'ত কুকুৰা ডাঙৰ হ'ব নহয় জানো কুকুৰা মৰিয়ে থাকিব ঠাণ্ডা ঠাণ্ডা চাণ্ডা পালেতো কুকুৰা মৰিব ঠাণ্ডা কুকুৰা সদায় ৰ'দ ঘাই জেগাত গঁৰাল হ'ব লাগে তেতিয়া গঁৰালটো মানে এতিয়া কুকুৰা জেক নাপায় আৰু জেক পালে যে আৰু হোমিৰ কাৰণে আমি হোমিৰ কাৰণে আমি চূণ চিতিয়াও কুকুৰা যেতিয়া হমি হয় ন গঁৰালত তেতিয়া আমি চূণ চিটিয়াই দিওঁ সেইকাৰণে ৰ'দ ঘাই জেগাত কুকুৰা পোহপালন হ'ব লাগে আৰু আৰু যেতিয়া ৰ'দ ৰ'দ ঘাই হয় ন তেতিয়া কুকুৰাবিলাক ধুনীয়া হয় স্বাস্থ্যবোৰ ভাল খোৱা বোৱা ভাল হ'ব লাগে কুকুৰা আমি লোকেল লোকেল দানা খোৱাও আৰু সদায় ভালকে ৰাখোঁ কুকুৰাবিলাক আৰু হাঁহৰো হাঁহো তেনেকে আমি এতিয়া ধানৰ চিজন গৈছে যিটো ধান খুৱাওঁ ধান খোৱালে সোনকালে কণী পাৰে এতিয়া মাঘ মাঘত এতিয়া আকৌ কুকুৰা যিহেতু কণী পাৰিব সেই কণী বিকিও আমি বহুত লাভাৱিত হ'ব পাৰিছোঁ সেই কুকুৰা বিকি আমি বহুত কুকুৰা কণী এতিয়া পাৰিছে সেয়া কণী আমি অলপ উমনি দিছোঁ অলপ বিকি আৰু কুকুৰা সদায় কুকুৰা যিহেতু আমাৰ কেইবাবিধো আছে সেইকাৰণে আৰু সেয়া চকুত যেতিয়া আমাৰ আজিনা উঠে কুকুৰা তেতিয়া আমি কুকুৰা যেতিয়া আজিনা উঠে তেতিয়া আমি হেৰি এইটো কি কয় হালধি ৰস দি দিওঁ আৰু পিঁয়াজৰ ৰস খোৱা যেতিয়া লেটিন হয় তেতিয়া আমি পিঁয়াজৰ ৰস পাওঁ আৰু যেতিয়া লেটিন হয় আৰু এটা দৰব খুৱাওঁ জামুকৰ ৰস আৰু জামুকৰ ৰস আৰু মধুৰিৰ আগ পিছি খোৱাওঁ আৰু যেতিয়া জ্বৰ চৰ্দি হয় তেতিয়া আমি স্প্ৰে স্প্ৰে মাৰোঁ স্প্ৰে মাৰিলে যিহেতু কুকুৰাটো ভাল হৈ থাকে আৰু যিহেতু কুকুৰা আমি বহুতে বিকিছোঁ কুকুৰা এবাৰ মই কৈছোঁ চাৰে এটা কুকুৰা মই আঠশ টকা কেজিকে বিকিছোঁ এইটো মই ভাল কুকুৰা বহুত বেছিয়ে দাম আঠশ টকাত বিকিছোঁ বিকিছোঁ মই হাঁহ আৰু এই কুকুৰা বিকি মই আৰু এখন ফাৰ্ম লৈছোঁ সেইখন হৈছে গৰু গৰু গৰু ফাৰ্ম বুলি নহয় গৰু এনে পুহিছোঁ আৰু যিকোনো বেংকৰ পৰা ঋণ লৈছোঁ আৰু সেই ঋণ এতিয়া মই ঋণ লৈয়ে মই প্ৰথমে ব্যৱসায়টো আৰম্ভ কৰিছিলোঁ সেই ব্যৱসায়টো আৰম্ভ কৰিয়েই মই ধুনীয়াকৈ এই ধুনীয়াকৈ মই কিস্তিটো ঘূৰাব পাৰিছোঁ আৰু আৰু পৰিয়ালটো ধুনীয়াকে চলি আছোঁ সেয়েহে কুকুৰা সেইকাৰণে ভালদৰে যতন ল'ব লাগে কাৰণ মানুহে যিকোনো এখন কৰিলে কষ্ট কৰিব লাগে আমি কোনোদিন একো কাৰণতে লাভাৱিত হ'ব নোৱাৰোঁ আৰু এইকাৰণে কুকুৰা আমি কুকুৰা হাঁহ পুহিছোঁ ঘৰ ঘৰ ঘৰো বনাইছোঁ মই মোৰ ঘৰ যিহেতু আগতে কেঁচা আছিলে আৰু একো ব্যৱসায় কৰিয়ে মই মোৰ ঘৰটো এতিয়া মই ধুনীয়াকৈ বনাব পাৰিছোঁ মানুহজনৰ যিহেতু চাকৰি নহয় তেওঁৰ চাকৰি বাকৰি নাই যিহেতু তেওঁ এই ব্যৱসায় মোৰ বহুত সহায় কৰে মোৰ গাহৰি ফাৰ্মো আছে গাহৰি ছটা আছে সেয়া আমি পোৱালি দিয়াওঁ পোৱালি দিয়া আমি পোৱালি বিকো এটা পোৱালিত ছহেজাৰকে আৰু সেই পোৱালি বিকিও মই বহুত লাভাৱিত হ'ব পাৰিছোঁ আৰু সেইকাৰণে কওঁ মোৰ ঘৰখন মানে সেইকাৰণে কওঁ মানুহে কষ্ট কৰিব লাগে কষ্টৰ ফল সদায় মিঠা আৰু কষ্ট কৰিলে যি যত্ন কৰিলে ৰত্ন পায় বুলি কয় যে সেইকাৰণে কুকুৰা হাঁহ বেচি লাভাৱিত হ'ব পাৰিছোঁ সেয়েহে বেমাৰ আজাৰ হ'লে যদি ঘৰুৱা বিপদতে ব্যৱহাৰ কৰি যদি ভাল নহয় তেতিয়াহে মই বাহিৰা পদ্ধতি লওঁ আৰু বাহিৰা পদ্ধতি যদি সেইকাৰণে আমি সদায় গৰম ঠাণ্ডা দিনত আমি লাইটৰ ব্যৱস্থা কৰিছোঁ কাৰণ গাহৰি হওক কুকুৰা হওক সকলোকে লাইটৰ গাহৰিক লাইটৰ ব্যৱস্থাও কৰিছোঁ কুকুৰা কৰিছোঁ গৰু গৰু পুহিছোঁ গৰুও আমি বহুত যেতিয়া এইবিলাক মাৰি দিওঁ সেইবিলাক মাৰি দিলেহে সিহঁতক সিহঁতেতো সিহঁতে আমাক পইচা দিছে ন সিহঁতক যদি আমি আপদাল কৰি নাৰাখোঁ কেনেকে হ'ব নহয় জানো সেয়াই আমি ভালদৰে ৰাখোঁ আৰু সদায় এনেকে কষ্ট কৰি যাওঁ কষ্ট কৰিলেহে ঘৰখন ধুনীয়াকৈ চলিব পাৰি হাঁহো এতিয়া হাঁহো পোৱালি ওলাইছে বাৰু নোলোৱা নহয় সেই পোৱালি মই এতিয়া এটাত পঞ্চাছ টকাকে বিকিম আৰু সেই হাঁহকো মই কিনা দানা খুৱাওঁ চাপৰ খুৱাওঁ আৰু কুকুৰাকো তেনেকে কুকুৰা দৰব কুকুৰা বাহিৰ আছে কুকুৰা দানা আছে কুকুৰা দানা খুৱাওঁ আৰু হাঁহকো মই দানা খুৱাওঁ হাঁহ এই হাঁহৰে হাঁহ নোখোৱাও হেৰি তুঁহ গুড়ি ভাত চাহ ধান এনেকে সকলো চব মিলাই কিনে সেনেকে খুৱাওঁ আৰু এনেকে কৰিয়ে মোৰ ঘৰখন ধুনীয়াকে চলাই আছোঁ আৰু এই পূৰা বিক্ৰী কৰি এইবছৰ মই কমেও চল্লিছ হাজাৰমান লাভাৱিত আছোঁ সেই সেইবিলাক ব্যৱসায় এইবিলাক কৰিয়ে মই ধুনীয়াকৈ চলি আৰু এতিয়া মই আৰু ছাগলীৰ ফাৰ্ম খুলিম ছাগলীৰ ফাৰ্ম খুলিবলৈ চেষ্টা কৰি আছোঁ কাৰণ এই কাৰণ এই ব্ৰইলাৰ কুকুৰা এই দি ছৰী ব্ৰইলাৰ কাৰণে হাঁহ কুকুৰা ফাৰ্মৰ পৰাই মই বহুত লাভাৱিত হৈছোঁ যিহেতু এই হাঁহ কুকুৰা পৰাই মই আৰু এখন ছাগলীৰ ফাৰ্ম খুলিম বুলি ভাবিছোঁ এই ছাগলী ফাৰ্ম খুলিলে যিহেতু মই যিহেতু মই ঘৰৰ কামো লগাই আছোঁ ঘৰৰ কাম লগাই থাকিলেতো কষ্ট কৰিবই লাগিব কষ্ট নকৰিলেনো ক'ত পাম সেইকাৰণে আৰু এয়াই ঘৰত এতিয়া ব্ৰইলাৰো আছে আমি ব্ৰইলাৰ তাহাঁতকো সময়মতে দানা পানী দিওঁ সময়মতে দানা সিহঁতকো পঞ্চল্লিছ দিনত আমি বিক্ৰী কৰোঁ তাৰ আগৰকেইদিন অলপ কষ্ট কৰোঁ কষ্ট কৰিলে যিহেতু ভাল হৈ যায় আৰু সেয়াই